মোৰ সৰুৰ পৰাই গান গোৱা এটা ৰাপ আছিলে গান গোৱা ৰাপ মাহঁতে গান গোৱাৰ সেই ৰাপটো দেখি পিনি সৰুতে এখন মিউজিক স্কুলত নাম লগাই দিছিলে মি মিউজিক স্কুলত নাম লগোৱাৰ পিছত তাত কিছুদিন শিকাৰ পাছত মোৰ মানে সেই সময়ত শিকিবলৈ মন নোযোৱা হৈ আছিলে কিয়নো মই সৰু হৈ আছিলোঁ তেতিয়া ইণ্টাৰেষ্টবিলাকো চেঞ্জ হৈ থাকে সেইটো কাৰণে তেতিয়া মন নগ'ল গান গাবলৈ এৰি দিলোঁ তাৰপৰা সৰুৰে পৰা এনেই স্কুলত কিবাকিবি প্ৰগ্ৰেম হ'লে জ্যোতি সংগীত ৰাভা সংগীত এই এই গানবিলাক মই গাওঁ স্কুলত সাধাৰণতে এনেধৰণৰ গানবিলাকে গোৱা হয় তাৰপাছত লাহে লাহে মই গানৰ দিহানাম বা হৰিনাম এনেকুৱাবিলাকো গাবলৈ ল'লোঁ গাবলৈ শিকিলোঁ গাঁৱতে নামঘৰতে আগতে আমাৰ সকলোকে দিহানাম গাবলৈ হৰিনাম গাবলৈ শিকোৱা হৈছিলে তেনেকৈ অলপ অলপ গানৰ মোৰ অভ্যাসটো আগবাঢ়ি গৈ থাকিলে তাৰপাছত স্কুলৰ লগৰবিলাকেও কেতিয়াবা কিবা প্ৰগ্ৰেম পাতিলে কিবা হ'লে মোক গান এটা গাবলৈ মানে চবেই কয়েই তেতিয়াৰ পৰা গান গাই গাই মানে এতিয়া অলপ অভ্যাস হ'লগৈ এতিয়া মানে মিউজিক ফৰৰ্মেলি নিশিকাকৈ মই এতিয়া মানে অলপ অলপ গান গাব পৰা হ'লোঁগৈ এতিয়া মই বৰ্তমান কলেজত পঢ়ি আছোঁ এতিয়া সাধাৰণতে মই জ্যোতি সংগীত বা ৰাভা সংগীত বহুদিন গোৱা নাই কিন্তু আজিকালি কিছুমান আধুনিক গীত মানে বহুত ভাল লাগে সেইবিলাক গীত মাজে মাজে ঘৰতে প্ৰেক্টিছ কৰি থাকোঁ ঘৰত মানে একদম পূৰা দৰ্জা মাৰি লওঁ আৰু চিঞৰি চিঞৰি গাওঁ গাই প্ৰেক্টিছ কৰি ভাল লাগে এনে ফৰ্মেলি ক'ৰবাত প্ৰগ্ৰেম চগ্ৰেম হ'লে তেতিয়া মানে ইমান নোগোৱা হ'লো আজিকালি কাৰণ ইমান ফৰ্মেল প্ৰগ্ৰেমত পাৰ্টিচিপেট কৰিবলৈ আজিকালি লাজ লগা হ'ল তাৰপৰা এনেই কেতিয়াবা কলেজত সৰু সুৰা ডিপাৰ্টমেণ্টত কিবা যদি সৰু প্ৰগ্ৰেম থাকে বা বেলেগ কিবা থাকে তেতিয়া গাই দিয়া হয় হিন্দী গানবিলাক কিছুমান গান বহুত ভাল লাগে দেই সেইবিলাক গান পূৰা ঘৰত বহুত প্ৰেক্টিচ কৰিবলগীয়া হয় এতিয়া মোৰ যিহেতু এনেই মিউজিকৰ বিষয়ে ইমান ফৰ্মেলি একো ভাল ন'লেজ নাই কিন্তু হ'লেও মানে সেইটো কাৰণে যিহেতু ভালকৈ ন'লেজ নাই বা স্কিল স্কিলৰ বিষয়ে ইমান ভালকৈ জনা নাছিলোঁ সেইকাৰণে কিবা এটা গান মানে একদম পূৰা পাৰ্ফেক্টলি প্ৰেক্টিছ কৰিবলৈ মানে মোক বহুত বেছি সময় লাগে মানে এতিয়া সুৰটোকে ল'বলৈ হওক বা তাৰ লিৰিক্সটোকে মনত ৰাখিবলৈ হওক বহুত বেছিয়ে সময় লাগে সেইটো কাৰণে ক'ৰবাত কিবা প্ৰগ্ৰেম পাতিলেও সেই প্ৰগ্ৰেমটো ষ্ট সেই প্ৰগ্ৰেমটোত পাৰ্টিচিপেট কৰা আগত মানে বহুত বেছিয়ে প্ৰেক্টিছ কৰিব লাগে বোলে লোকে বা তিনিবাৰ বা চাৰিবাৰ প্ৰেক্টিছ কৰিব লগা হ'লে মোৰ মানে ছয় সাতবাৰৰ ওপৰ প্ৰেক্টিছ কৰিব লগা হয় আৰু ক'ৰবাত কিবা থাকিলে মোৰ দিনটো গানেই গাই থকা হয় গাঁৱৰ মানে গোটেই ঘৰৰ কাষৰ মানুহ কেইঘৰে আমনি পাই যায়গৈ চাগে পূৰা চিঞৰি চিঞৰি গান গাই থাকোঁ তাৰপিছত এনেকৈ গাই গাই অলপ চলপ স্কিলবিলাকৰ বিষয়ে ইমান ভালকৈ নাজানো যদিও মানে এইটো গান কোনটো স্কেলত গালে মোৰ কাৰণে পাৰ্ফেক্ট হ'ব বা কোনটো স্কেলত গালে শুনি ভাল লাগিব সেইখিনি ন'লেজ মানে এনেই ইন বিল্ড মানে আহি যায় মানে মনলৈ আহি যায় কিবাকৈ কি হয়তো নাজানো যিকোনো ক্ষেত্ৰতে মানে কিবা এটা শিকাৰ ক্ষেত্ৰত মোৰ মানে কিছুমান বস্তু মানে এনেই ওপৰা ওপৰি ন'লেজটো মানে নিজে নিজে আহি যায় এতিয়া নেক্সট কলেজত এটা গানৰ প্ৰগ্ৰেম আছে সেই গানটোৰ কাৰণে এটা হিন্দী গান পূৰা প্ৰেক্টিছ কৰি আছোঁ বাকী এতিয়া গানৰ কাৰণে আপোনাৰ উৎসাহ দিবলৈ মোৰ ঘৰতটোতো আইতাই আগৰে পৰা মানে পূৰা দিহানাম গায় সৰুতেতো মই আইতাহঁতৰ নিচু মাহঁতৰ নিচুকনি গীত গাই শুনিয়ে ডাঙৰ হোৱা তাৰপৰা আইতাহঁতে আইতা দিহানামৰ লগত পৰা জড়িত দিহানাম গায় হৰিনাম গায় এইবিলাকটোতো আইতাহঁতৰ পৰা শুনি শুনিয়ে মই শিকিছোঁ বা মাহঁতে আগতে বনগীত গাবলৈ শিকাই দিয়ে জ্যোতি সংগীত শিকাই দিয়ে ৰাভা সংগীত শিকাই দিয়ে তাৰপৰা স্কুলতটোতো আশ্চাৰ্যহঁতে আগতে উৎসাহ দিয়ে মই যিহেতু নিকেতনৰ ছাত্ৰ তাতটোতো সংগীতৰ কাৰণে এক্সট্ৰাকৈ কেতিয়াবা ক্লাছেই হৈ যায় সেইবিলাকত আশ্চাৰ্যহঁতে শিকাই দিয়ে ধুনীয়াকৈ তাৰপৰা সেইবিলাকত আশ্চাৰ্যহঁত মানে নিকেতনৰ ক্ষেত্ৰত নিকেতনবিলাকত আশ্চাৰ্যবিলাকে এইবিলাক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছবিলাকত বহুত ভালকৈ গুৰুত্ব দিয়ে বিশেষকৈ গানৰ ক্ষেত্ৰত আমাৰ এজন শিক্ষক আছিলে তেওঁ একদম ওতপ্রোতভাৱে জড়িত প্ৰায় আমাক এনেকুৱা এটা মানে ৰুল আছিলে যে প্ৰতি মাহতে এটা নতুন নতুন গান প্ৰতিটো ক্লাছৰুমকে শিকাব এনেকুৱাও এটা ৰুল বনাই লৈছিলে মানে তাতো তেনেকৈ বহুত গান শিকা হ'ল আৰু গান গাবলৈ উৎসাহ দিয়ে ঘৰত মায়ে মায়ে মানে মোৰ মই কিবা এটা গাই থকা শুনিলে মায়ে কয় খুব ছাপোৰ্ট কৰে মানে শুনি মানে ভাল হৈছে বেয়া হৈছে এইবিলাক কৈ দিয়ে বা এইটো এনেকৈ নহয় তেনেকৈ এনেকেও শিকাই দিয়ে তাৰ পৰা পাপায়ো পাপাকো কেতিয়াবা গান গাই শুনো পাপাহঁতেও উৎসাহ দিয়ে কলেজত কিবা হ'লে কলেজত গা আমুকটো কৰ তামুকটো কৰ এনেকৈ কিবাকিবি কৈ দিয়ে তেতিয়া মানে ঘৰত যেতিয়া মা পাপাহঁতে চবে উৎসাহটো উৎসাহটো দিয়ে তেতিয়া মানে মই গাবলৈ তেতিয়া আৰু অলপ মন যায় মানে কেতিয়াবা নিজে ৰেকৰ্ডিং কৰি শুনি চাওঁ কিছুমান গান বহুত বেয়া হয় আৰু কিছুমান গান বহুত বেছিয়ে ভাল লৈ যায় মানে সেই তেতিয়া মানে বেয়া হোৱা গানটোত আৰু বেছিকৈ অভ্যাস কৰিবলৈ প্ৰেক্টিচ কৰিবলৈ ঘৰৰ মানুহে অলপ ছাপ'ৰ্টটো দিয়ে বাৰু সকলোৱে ছাপ'ৰ্ট দিয়ে আৰু মোৰ পৰিয়ালতো বহুত কেইজন লোক আছে বহুত ধুনীয়া ধুনীয়া গান গায় তেওঁলোকৰ পৰাও মই উৎসাহটো পাওঁ বা মোৰ কলেজতো এনেকুৱা বহুতো লগৰ আছে তেওঁলোকে গান গোৱা দেখিলে মোৰো গাবলৈ মন যায় মানে তেওঁলোকে ইমান ধুনীয়া ধুনীয়া গান গায় লগত ময়ো কেতিয়াবা তেওঁলোকক সহযোগ কৰোঁ তেওঁলোকৰ পৰাও কিবা এটা শিকিবলৈ পাওঁ মোৰ পৰাও বা তেওঁলোকে কিবা এটা শিকে এনেকৈ মানে গান গোৱাৰ জাৰ্ণিটো মানে হেবিট হবিটো মানে তেনেকৈ চলি গৈ আছে আৰু